মই সাধাৰণতে সৰু মাছটো খাই বৰ ভালপাওঁ বলিয়ৰা তা পুঠি খলিহনা এইবিলাক মাছহে আমাৰ ইয়াত পোৱা যায় আমাৰ যিবিলাক আমাৰ গাঁৱলীয়া অঞ্চলত যিখিনি মাছ পোৱা যায় সেই মাছখিনি খাই পেলাই খুব ভালপোৱা যায় ভাল লাগে কিন্তু সেইদৰে আজিকালি আমাৰ ইয়াত পুখুৰীত যিবিলাক পোৱা যায় কাৰ্পছ কমন কাৰ্প গ্ৰাছ কাপ এইবিলাক মাছো কেতিয়াবা খোৱা হয় কিন্তু আমি সচৰাচৰ আমাৰ ৰৌ মাছ বা তেনেকুৱা ধৰণৰ মাছো আমি খাই ভালপাওঁ আমাৰ পৰিয়ালৰ সকলোৰে এই সৰু মাছটো বৰ বেছি গুৰুত্ব দিয়া হয় খাবলৈ কাৰণ এই সৰু মাছটো খালে বোলে চকু অসুখো ভাল হয় মানুহে দৃষ্টিশক্তিয়ো বাঢ়ে এনে ধৰণে কোৱা আমি শুনো গতিকে এইটো আমাৰ খাই ভালপাওঁ